সময়ৰ লগে লগে বৰ্তমান সময়ত আন ভাষাৰ তুলনাত যিটো এতিয়া আমাৰ বৰ্তমান অসমীয়া ভাষাটোৰ সলনি হোৱা দেখা গৈছে যিহেতু আমি বৰ্তমান সময়ত যদি অন্য এখন দেশলৈ ফুৰিবলৈ যাওঁ ধৰি লৈছো আমি ৰাছিয়ালৈ ফুৰিবলৈ গৈছোঁ তাত বিশেষকৈ ৰাছিয়ান ভাষা যিটো সেইটোৰ বেছি প্ৰভাৱ ঠিক তেনেদৰে আমাৰ অসমত এই অসমীয়া ভাষাটোৰ প্ৰভাৱ কম কিয়নো আজিকালিৰ বৰ্তমানৰ যি অভিভাৱকসকলে বেছিকৈ ইংৰাজী ভাষাৰ ওপৰত গুৰুত্ব দি ল'ৰা ছোৱালীক ইংৰাজী শিকিবলৈ বাধ্যতা কৰি দিছে ইংৰাজী জানিলেহে তেওঁলোক ডাঙৰ মানুহ হ'ব ইংৰাজী শিকিলেহে ভাল মানুহ হ'ব ভৱিষ্যতে কিবা এটা কৰিব বুলি তেনেকুৱা এটা চিন্তা ধাৰা লৈ মানুহে অসমীয়া ভাষাটোক অসমীয়া সংস্কৃতিটোক সময় লগে লগে পাহৰি গৈছে পাহৰি গৈছে যে আমি বৰ্তমান সময়ত ক'ত আছোঁ আমি বৰ্তমান সময়ত কেনেকৈ অসমখনত থাকি নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ তেওঁলোকে পাহৰি গৈছে আৰু তাৰ লগে লগে আমাৰ অসমীয়া ভাষাটোৰ অৱসান ঘটিছে আমি সকলোৱে দেখা পাইছো আৰু সেয়ে মানে মানুহে কৈছে যে সময়ৰ লগে লগে অসমীয়া ভাষাটো সলনি হৈ গৈছে আৰু মানুহে ইংৰাজী আৰু হিন্দি ভাষাক বেছিকৈ গুৰুত্ব দিবলৈ লৈছে